শিক্ষা হৈছে এক এনেকুৱা ইন্ধন যি সমাজক পোহৰাই তুলে আৰু ই

ঠিক আধ্যাত্মিকতাতকৈ বিজ্ঞানসন্মতভাৱে শিক্ষাই মানুহক সত্যৰ অন্বেষণৰ প্ৰতি দায়বদ্ধ হ'বলে শিকায় আৰু সাংস্কৃতিক সংস্কৃতি সাংস্কৃতিক পথাৰত শিক্ষাৰ প্ৰভাৱ যথেষ্ট কিয়নো সাংস্কৃতিক প্ৰথা বুলি ক'লে সাংস্কৃতিক প্ৰথাসমূহ লোকবিশ্বাস আৰু বিভিন্ন ধৰ্মীয় চেতনাৰ দ্বাৰা প্ৰভাৱিত হৈ সাংস্কৃতিক প্ৰথাবিলাক জন্ম হয় বা সাংস্কৃতি সংস্কৃতিবিলাক গঢ় লৈ উঠে আৰু এই সংস্কৃতি বিভিন্ন জাতি বিভিন্ন জনগোষ্ঠী আৰু বিভিন্ন মানুহৰ মাজত বা বিভিন্ন ঠাই অনুযায়ী ই বিভিন্ন বিভিন্ন ৰূপ লয় সেই সাংস্কৃতিক অনুষ্ঠান বা সং সংস্কৃতিবিলাক একোটা বিষয়ক কেন্দ্ৰ কৰি গঢ় লৈ উঠে যাৰ বৈজ্ঞানসন্মত বৈজ্ঞানিকসন্মতভাৱে সেই সংস্কৃতিবিলাক এক একো একোটা ধৰ্মীয় চেতনাৰ লগত জড়িত আৰু বিজ্ঞানসন্মতভাৱে সি এক মানৱ সমাজক একত্ৰিত কৰি ৰখাৰ দায়বদ্ধতাৰে একত্ৰিত একত্ৰিত কৰি ৰখাৰ এক প্ৰয়াস যাৰ ফলত এই সংস্কৃতিৰ দ্বাৰাই মানুহৰ মাজত মত বিনিময় আৰু যোগাযোগ চলাচল আৰু মৰম চেনেহ প্ৰীতি একোটাৰ সম্প্ৰীতি জড়িত হৈ একোটা জাতি জনগোষ্ঠী আগ আগবাঢ়ি গৈ থাকে এয়ে হৈছে সংস্কৃতি আৰু ইয়াক শিক্ষাই যথেষ্টখিনি আগবঢ়াই লৈ যাব পাৰে ভাল সংস্কৃতিৰ ক্ষেত্ৰত ভাল বেয়া দুয়োটাই আছে শিক্ষাই বেয়াখিনিক আঁতৰ কৰাই ভালখিনিক আগবঢ়াই লৈ যোৱাত যথেষ্ট সহায় কৰে আৰু সেইকাৰণে শি শিক্ষাও প্ৰয়োজন সংস্কৃতিৰো প্ৰয়োজন আৰু সংস্কৃতি সেয়ে সংস্কৃতিক বাদ দি শিক্ষা গঢ় ল'ব পাৰে কিন্তু শিক্ষাক বাদ দি সং সংস্কৃতি শিক্ষাক বাদ দি সংস্কৃতি গঢ় লৈ উঠিব নোৱাৰে সংস্কৃতিক আগবঢ়াই নিয়াত শিক্ষাৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু এই ভূমিকাখিনিৰ দ্বাৰায়ে মানৱ সমাজ সদায় এই আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত কোনো সংস্কৃতিয়ে কোনো সংস্কৃতিক মৰম চেনেহ জগাই শ্ৰদ্ধা সন্মান কৰে আৰু এয়ে সংস্কৃতিৰ নিয়ম